হেল্ল' হয় কে এফ চি হয়নে অঁ মই বৰপথাৰ ডিব্ৰুগড়ৰপৰা ক'লোঁ শিখা দেৱী নাথে আচলতে মই এটা অৰ্ডাৰ দিছিলোঁ আপোনালোকক দুটা চিকেন লেগ পিচ আৰু এটা ফ্ৰেন্স ফ্ৰাই এতিয়ালৈকে অৰ্ডাৰটো আহি পোৱা নাই যে কি হৈছে বাৰু অঁ আচ্ছা হয় নেকি কিন্তু এপততো দেখাই আছে এঘণ্টাৰ আগেয়ে ডেলিভাৰীৰ টাইম দেখাইছিলে কিন্তু এতিয়া অলৰেডী এঘণ্টা দেৰি হৈ গৈছে এনেকৈ হ'লেতো দিগদাৰ হয় আমাৰ মোৰ এটা অনুষ্ঠান আছে মই যাবলৈ ৰৈ আছো খাই পেলাই কেতিয়া আহি পাব আৰু কিমান সময় লাগিব অঁ আচ্ছা আচ্ছা নাই নাই আপোনালোকে অকণমান সেই বস্তুটো চাব লাগে আপোনালোকেটো গ্ৰাহকৰ সময়ৰ মূল্য দিব লাগে আপোনালোকে ডেলিভাৰী বয়ক সময়মতে পঠাব লাগে মইতো নিজে একো বনাবও নাজানো একো ৰান্ধিবও নাজানো গতিকে মই এই অৰ্ডাৰটো এই বস্তুখিনি খায়েই মই এটা অনুষ্ঠানলৈ যাবলৈ ৰৈ আছিলোঁ ইতিমধ্যেই মোৰ একঘণ্টা দেৰি হৈছে কি কাৰণে দেৰি হৈছে বাৰু আপুনি জনাব নেকি কিবা প্ৰব্লেম হৈছে নেকি বা অসুবিধা হৈছে নেকি যদি হৈছে জনাওকচোন হয় ঠিক আছে আপুনি যিমান পাৰে সোনকালে পঠাই দিয়ক